মই সৌন্দৰ্যই যে মানুহক কাম কৰাত প্ৰেৰণা যোগায় সেই কথাটো বিশ্বাস কৰোঁ আৰু সৌন্দৰ্য ফুলতকৈ বেছি সুন্দৰ আৰু কি হ'ব পাৰে আৰু এই ফুলবোৰ দেখিলে আমাৰ মনত এটা নতুন উদ্যম আহে সেইকাৰণে মোৰ ফুল খুব প্ৰিয় আৰু সেইটো কাৰণে ফুল ৰুই মই খুব ভাল পাওঁ আৰু এই ফুল ৰোৱাকে বা বাগিচা পতাকে মই হবি হিচাপে গ্ৰহণ কৰিলোঁ আৰু মই মোৰ জীৱনত বিভিন্ন ধৰণৰ বহুতো ফুলৰ মালি লগ পাইছোঁ যিসকলে ফুলৰ মালি হিচাপে কাম কৰিলেও তেওঁলোকৰ মনত এটা সন্তুষ্টি থাকে তেওঁলোকৰ বাবে ফুলবোৰ যেন খুব আপোন তেওঁলোকৰ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে তেওঁলোকে যিদৰে প্ৰতিজোপা ফুল প্ৰতিপালন কৰে তেওঁলোকে সদায় যত্ন লয় সেই দৃশ্যটো দেখিলে মোৰ খুব ভাল লাগে আৰু এপাহ ফুলি থকা ফুলে মানুহক মানুহৰ মনোজগতত নতুন নতুন জ্ঞান উন্মেষণ কৰিব পাৰে আৰু যিখিনি আমাৰ দৈনন্দিন জীৱনত হতাশা থাকে সেই হতাশাবোৰ দূৰ কৰিব পাৰে সাধাৰণতে মই যেতিয়া বিভিন্ন ধৰণৰ উদ্যানলৈ যাওঁ সেই উদ্যানত যেতিয়া সতেজ ফুলি থকা ফুলবোৰ যেতিয়া দেখিবলৈ পাওঁ সেই ফুলবোৰ দেখি খুব ভাল লাগে আৰু সদায় মন যায় তেনেকুৱা এখন উদ্যান বা ফুলৰ বাগিছা ঘৰত পাতিম আৰু সেইকাৰণে মই সেই বস্তুবোৰ দেখি দেখি মানে ফুলৰ বাগিচা এখন পাতিম বুলি সংকল্পবদ্ধ হ'লো আৰু বাগিচা বা ফুল ৰোৱাটো মোৰ এটা হবি হিচাপে মই ল'লোঁ